মোক মোক চোলাটো আপুনি পৰহিলৈ দিব লাগিব পৰহিলৈ দিব লাগিব যদি পৰহিলৈ দিওঁ কিন্তু পৰহিলৈ মানে এতিয়া আপুনি এইটো চোলা সৰুৱে হৈ গ'ল আপুনি মোক কি দিব মানে কেনেকৈ দিবনো